হেল্ল' মাহী নি অঁ এ হেৰি নহয় আপুনিতো জানেই আমাৰ এতিয়া বছৰেকীয়া হোৱা নাই ঘৰত পিঠা পনা খোৱাটো নহয়েই গতিকে অলপ মোক পিঠা কেইটামান পুৰি দিব লাগিছিলে বিহু আহিছে মানুহ চানুহ আহিবতো বিহুত গতিকে অঁ কি এতিয়া কি কি পিঠা হয় নেকি অঁ এই বগা পিঠা আৰু এই নাৰিকল নাৰিকল পিঠা যে নাৰিকল পিঠা আৰু এই নাৰিকলৰ লাড়ুটো এনেকে কেইটামান বেছি নালাগে মানে আগতে আচ্ছা অঁ অঁ তেল পিঠা তেল পিঠা কেইটামান লাগিব এতিয়া কি কি দিব লাগিব বাৰু

হয় হয় অঁ হয় অঁ অঁ হয় নেকি অঁ খৰি খৰি আছে নাই আপোনালোকৰ অঁ অঁ খৰি লাগিব ন অঁ অঁ অঁ অঁ ঠিক আছে তেতিয়া মই এইকেইটা বস্তু অঁ কওকচোন অঁ অঁ অঁ ঠিক আছে ঠিক আছে মই তেতিয়াহ'লে খৰি চৰি লৈ পেলাই আপোনাৰ যিখিনি কথা কৈছিলে আপুনি বৰা চাউল বৰা বৰা হেৰি লাগিব ন এই বৰা চাউল লাগিব বৰা চাউল লাগিব

হয় নি সেই দুই কে জি মান নিলে হ'ব নে ডেৰ দুই কে জি মান হয় নি অঁ এই নাৰিকলৰ নাৰিকলৰ লাড়ু নাৰিকলৰ লাড়ু নাৰিকলৰ লাড়ুটোৰ কাৰণে হেই কি চেনি নিব লাগিব ন হয় নেকি

অঁ অঁ অঁ অঁ হয় হয় অঁ চাউল চাউলতো আছে নহয় আপোনালোকৰ অঁ চাউল

হয় নেকি ঠিক আছে তেতিয়াহ'লে মই চাউলতো লৈ আপোনালোকৰ ঘৰলৈ মই কাইলে গৈ আছোঁ হাঁ ঠিক আছে